আমাৰ অঞ্চলত ধৰ্মীয় বন্ধসমূহ বা অনুষ্ঠানসমূহ খুব সুন্দৰভাৱে উদযাপন কৰে আৰু এই উদযাপন কৰিবলৈ যাওঁতে আমাৰ ধৰ্মীয় বন্ধও হয় এই বন্ধবিলাক যেনে ধৰক সৰস্বতী পূজাত আমি উদযাপন কৰোঁ দেৱী সৰস্বতীক আমি ব বহাই লৈ আমি তেওঁক পূজা অৰ্চনা কৰোঁ তেনেদৰে দুৰ্গা পূজা হয় দুৰ্গা পূজাত আমি দুৰ্গা মন্দিৰ দুৰ্গা দেৱীক আমি সেৱা কৰোঁ আৰু এই এই দুৰ্গা দেৱী মই দুৰ্গা অনুষ্ঠ দুৰ্গা পূজা আমাৰ চাৰিদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰথম আপোনাৰ ষষ্ঠি সপ্তমী অষ্টমী নৱমী দশমী এনেদৰে আমি দুৰ্গা পূজা উদযাপন কৰোঁ আৰু আমি শংকৰদেৱ মাধৱদেৱ তেখেতৰ তিৰুভাৱ তিথি বা মৃত্যু দিৱস এইবিলাক আমি উদযাপন কৰোঁ লক্ষ্মী পূজা আমি উদযাপন কৰা হয় আৰু পঁচিছ ডিচেম্বৰত আমি বৰদিন উদযাপন কৰোঁ

যেতিয়া আমাৰ ৰমজান মাহ হয় ৰমজান মাহৰ শেষত ঈদৰ

ঈদ পালন কৰা হয় আৰু তেনেদৰে সমাজত বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানবিলাক আমি পালন কৰোঁ